ভাৰতৰ স্বাধীনতাৰ বিষয়ে জানিলেও বহুত মানে দীঘলীয়া এইবিলাক মই কৈ শেষ কৰিব নোৱাৰোঁ তথাপিতো মই ঊনৈছশ সাতচল্লিছ চনত পোন্ধৰ আগষ্টত দেশ স্বাধীন হৈছিলে আৰু এই দেশখন স্বাধীন কৰিবলৈ যাওঁতে বহুতো কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে বহুতো গণ্য মান্য লোক তাত জীৱন বলিদান হৈছে আমাৰ বিশেষকৈ আমাৰ কনকলতা সেইগৰাকী মানে ছোৱালী তেনেই বয়স ক'ম তেওঁ দেশৰ কাৰণে প্ৰাণ বলি দিলে ঠিক তেনেকুৱাকে পিয়লি ফুকন মণিৰাম দেৱান তেনে তেওঁলোকেও মানে এই দেশক স্বাধীন কৰিবলে যাওঁতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে আৰু এই দেশখন স্বাধীন হৈছিলে যদিও আমি তেওঁলোকৰ আণ্ডাৰত থাকিবলগীয়া হৈছিলে যেতিয়া আকৌ আইনখন যেতিয়া সংশোধন কৰিছিলে তাৰপাছতহে আমি বিশেষকৈ তাৰমানে স্বাধীন পাইছিলোঁ হয় নাই আৰু স্বাধীনতা বুলি ক'লেও আমাৰ ধৰক ইয়াৰ লগতে বহুত হত্যা হৈছিলে জালিৱানাবাগৰ হত্যাকাণ্ডত দহ হেজাৰ লোকৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে গতিকেলৈ দেশ স্বাধীন কৰিবলৈ যাওঁতে আমাৰ বহুত ক্ষতি হ'ল সেইটোৱে জানো বৰ দীঘলীয়াকে মই মই আৰু বৰ বেছি দীঘলীয়াকে কৈ নাথাকো তেওঁলোকক মণিৰাম দেৱানৰ কথা যে মই কৈ গ'লোঁ মণিৰাম দেৱান পিয়লি ফুকন তেওঁলোকক ফাঁচিকাঠত ওলমাই দিছিলে সেইটো বহুত দুখৰ বিষয় অঁ হ'ব মই ইমান